কুঁৱাৰ পৰা এনেই পানী তুলিব গ'লে তাতেই আমাৰ কাষতে এটা কুঁৱা আছে ৰ'ব আমি বহুতকেইটা মানুহে তাতেই পানী তুলিব যাওঁ গাঁৱৰে কুঁৱা সেইটো তাতে গ'লে মানে সেই বাল্টি এটা থাকে তাতেই সেই বাঁহ এডালত ৰছী এডাল লগাই দিয়া গৈছে কুঁৱাৰ কিন্তু পানী বেছি দ' নহয় আমাৰ সেইকাৰণে বেছি কষ্ট কৰিব নালাগে অলপমানহে বাল্টিটো তলত নমাই দি ৰছীডালেদি টানিলে পানীখিনি উঠি আহে আৰু পানীখিনি যে ধুনীয়া ঠাণ্ডা হৈ থাকে বৰ ভাল লাগে সেইকাৰণে অ এতিয়া গম পাইছোঁ মটৰ চটৰ অহা বুলি বৈদ্যুতিক বোলে কিবা মটৰ আহিছে মটৰটো অৱশ্যে লগালে বৰ সুবিধা কাৰণ এতিয়া আমি বহুত দূৰ আহিব লাগে ঘৰৰ পৰা আহি কিনে পানী তুলি নিয়া কষ্ট হয় সেইখিনি দাঙি দাঙি ওজনো বৰ বেছি হয় আৰু এবাৰততো দুই বাল্টি পানীহে নিব পাৰোঁ বেছিতো পানী নিব নোৱাৰোঁ সেই তেতিয়া মটৰটো হ'লে ঘৰতে টেপটো লগাই দিব পাৰিলে বাচন ধোৱা পানী গা ধোৱা পানী সেইবিলাক তেতিয়া তাতে হয় যায় আৰু কুঁৱাৰ পাৰত আহিব নালাগে সময়খিনিও বাচে কিন্তু সেয়াই আৰু মটৰটো লগালে আৰু কাৰেণ্টটো যাব ন' ইফালে কাৰেণ্টৰ হেৰিমখা বিলমখা বহুত বাঢ়িব ধৰিছে গতিকে সেই দুয়োটাৰে সুবিধা অসুবিধা দুয়োটাই আছে চাওঁ আৰু কি হয় মটৰটো পাৰিলে লগাব লাগিব